মই এখন গাড়ী এজেঞ্চিৰ পৰা এখন গাড়ী লৈছিলোঁ গাড়ীখনত মই বহুতো বিপদজনক বহুতো বিপদজনক সংগ্ৰহ কৰিছোঁ যেনে গাড়ীখনৰ গাড়ীখনৰ চীট চীটসমূহ ফটা আছিল আৰু গাড়ীখনৰ চীটবোৰ পিছফালে পিছফালে নোহোৱাৰ কাৰণেতো বহুতো অসুবিধাৰ সন্মুখীন হৈছিলোঁ আৰু মই গাড়ীখন চলাই থকাৰ গাড়ীখনত গাড়ীখনৰ চকাকেইটা ফুটা আছিল ফুটা আছিল গাড়ীখনৰ ৰাস্তাত চকা ফুটিল আৰু গাড়ীখনৰ বহুতো অসুবিধা আছিলে গাড়ীখন গাড়ীখনৰ হৰণ বজা নাছিলে হৰ্ণৰো অসুবিধা আছিলে আৰু এজেঞ্চিক মই এইটোৱে ক'ব বিচাৰিছোঁ গাড়ীখনৰ মই যোগাযোগ মই দিয়া গাড়ীখন বহুতো বিপদজক আছিল তাৰ বহুতো বস্তু বহু বিভিন্ন ধৰণৰ বস্তুৱেই গাড়ীখন বিভিন্ন ধৰণৰ বস্তুৱে গাড়ীখনৰ বেয়া আছিল